মই জন্তুৰ বিষয়ে কৈছোঁ গৰু ছাগলী হাঁহ কুকুৰা পাৰ চবেই মই পুহোঁ জন্তুৰ ভিতৰত প্ৰথমতেই কৈছোঁ মই গৰু পুহোঁ গৰু ঘাঁহ কাটি আনি মতা মানুহে দিয়ে যদিও আমি মাইকী মানুহে গৰু বহুত চম্ভালোঁ আৰু গোবৰ পেলাওঁ গোহালি সাৰি মেলি গৰু পানী খুৱাবও লাগে ঘাঁহ দিব লাগে আৰু হেৰি সময়মতে সোমোৱাব লাগে সময়মতে ৰাতিপুৱা উলিয়াব লাগে উলিয়াই তেনেকৈ গৰু জণ্ডাল মাৰোঁ গাখীৰো নিজেই খিৰাব লাগে ৰাতিপুৱা শুই উঠি গৰু উলিয়াই মেলি গাখীৰ খিৰাওঁ আৰু গাখীৰ খিৰাই মেলি সেয়া আজৰি হোৱাৰ পিছত মুকলিলৈ উলিয়াই ঘাঁহ দি মেলি এইবোৰ যত্ন নিজে আমি মাইকী মানুহে কৰিব লাগে আৰু গাখীৰ কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ কেতিয়াবা খাবলৈও হয় কেতিয়াবা তাৰে বিকিবও লাগে বিকি তেনেকৈয়ে গৰু পোৱালি জগিবৰ সময়তো আমি মাইকী মানুহে প্ৰায়ে লাগিব লাগে গৰু পোৱালিৰ লগত জগা আগমুহূৰ্তৰ পৰা জগি আজৰি হৈ শেষলৈকে সকলো নিজেই আমি কৰিব লাগে আৰু তেনেকৈ ছাগলীও পুহোঁ ছাগলী পুহোঁ ছাগলী ঘাঁহ চাঁহ আমি নিজেই কাটিব লাগে কেতিয়াবা সৌ দানা চাপৰ তাপৰ আনি তেনেকৈ ছাগলীও দানা বনাই পেলাই ছাগলীকো অলপ খুৱাব লাগে খুৱাই পোৱালি জগাৰ সময়ত আকৌ পোৱালিৰ প্ৰতিও যত্ন ল'ব লাগে গাভিনীতেও জন্ম যত্ন ল'ব লাগে নিজে সেইবোৰ সকলোবোৰ কৰিব লাগে আমি মাইকী মানুহে কৰোঁ সেইবোৰ সকলোৱে কাৰণ সেই ছাগলী বিকি মেলি আকৌ তাৰে পইচা ল'বও লাগে আৰু মাইকী ছাগলী হ'লে প্ৰায় ঘৰতে ৰখাওঁ মতা ছাগলী হ'লে বিকোঁ সেই বিকি আমি আকৌ সেয়া পইচাৰে সূতা নিতা আনি তাত সোঁত বওঁ মেলোঁ তেনেকৈ খাবলৈও ৰখে তাত আকৌ এটা বিকি বেয়া হ'লে মানে আকৌ অইন এটা পোৱালি লৈও থওঁ ছাগলী তাৰপৰা হাঁহক পোহোঁ হাঁহক পোৱালি আমি উমনি দিওঁ উমনি দিয়াৰ পিছত এমাহ লাগে বুলি কয় কিন্তু সাতাইছ আঠাইছ দিনতে হাঁহ পোৱালি ফুটায় আৰু সেই হাঁহ পোৱালি যত্ন লওঁ দৰৱ আনি খুৱাওঁ আকৌ সেই দৰবে আমি আকৌ হাঁহ পোৱালিক আকৌ যত্ন লৈ মেলি আকৌ দানা কিনি আনো কিনি আনি আকৌ সেয়া হাঁহৰ কাৰণে আকৌ সেয়া দানা তুঁহ গুড়ি এনেকৈ মিক্স কৰি হাঁহৰ পোৱালিৰ লগত সৰুৰপৰা ডাঙৰলৈকে সেইটোও আমি নিজে কণ্ট্ৰ'ল কৰি ৰাখি হাঁহ পোৱালিৰ কাৰণে বহুত যত্ন লওঁ ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত আকৌ আমি সেই হাঁহ পোৱালি বিকি মেলি আকৌ তাৰে ঘৰত নিজৰ চলিবলৈও হয় আৰু তাৰ মাজতে আকৌ তাৰে পইচাই আকৌ কিবা এটা আকৌ তাৰে হাঁহ কমি গ'লে আকৌ কিনিও লৈ থওঁ লৈ মেলি তেনেকৈয়ে চলি আছোঁ পাৰও তেনেকৈ উমনি ছয় সাতযোৰ পাৰ আছে সেই তাৰে প্ৰত্যেক মাহতে উমনি দিয়ে লৈ আকৌ তাৰে কেইযোৰমান পাৰ উঠায় তাকে বিকোঁ বিকি আমাৰ এইবোৰ নিজৰ মাইকী মানুহৰ আত্মসহায়ক গোট আছে গোটত আমি তাৰে পইচাৰে আকৌ সেই গোটতো চলাওঁ ঘৰতো খৰচ কওঁ তেনেকৈ কৰি মেলি ঘৰখন অকণমান হেৰি অকণমান আগবঢ়ায় ঘৰো নিচোঁ নিজেই মাইকী মানুহেই আও তেনেকৈ কৰি মেলি বহুত যত্ন কৰি মেলি তেনেকৈয়ে টকা পইচা ল'ৰা ছোৱালী পঢ়োৱা মেলোৱাৰ পৰা ধৰি হাঁহ পাৰ ছাগলী তেনেকৈয়ে বিকোঁ বিকি মেলি তেনেকৈয়ে অকণমান ল'ৰা ছোৱালী পঢ়ুৱাই অকণমান ল'ৰা ছোৱালীকো আগবঢ়াইছোঁ আৰু যেনেকেই হওক লাগিলে তাৰ পইচাই ইনকম ওলাই আছে কষ্ট কৰিছোঁ কাৰণে বহুত কষ্ট ফলতহে এইবোৰ হাঁহ কুকুৰা পাৰ চব উঠিছেও তেনেকৈ কিছুমান মাজে মাজে মৰেও কিছুমান থাকেগৈ সেই থকাকেইটাই বিকি মেলি নিজেও খৰচ পাতি উলিয়াওঁ আৰু গোটতো দিওঁ ল'ৰা ছোৱালীৰ কাৰণেও অকণমান যত্ন লওঁ লৈ মেলি তেনেকৈ কৰি মেলি আৰু অকণমান বহল আহল কৰি কৰাওঁ আকৌ বহল কৰোঁ তাৰে পোৱালি জগাই ধৰক আঠাইছটা ত্ৰিছটা পোৱালি ফুটাই সেই তাৰে আকৌ বিকিওঁ আকৌ ৰখাওঁ ৰখাই তেনেকৈয়ে অলপ হেৰি ঘৰখন চলিবৰ কাৰণে আমি ইনকম কৰি কষ্ট বহুত হয় কষ্ট কৰিবই লাগিব কাৰণ কেলৈ ঘৰখনত একো ইনকম নাই তেনেকৈয়ে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলগীয়া হৈছে পঢ়ুৱাই শুনাই তাৰে খৰচ উলিয়াই মেলি এনেকৈয়ে বহুত যত্ন কৰি মেলি আছোঁ আৰু এইভাগে আৰু হাঁহৰো বেছি হেৰি নহয় যদি ত্ৰিছটা পোৱালি দিওঁ তাৰে পোন্ধৰটা বা ওঠৰটা পোৱালি ৰয়গৈ বাকীবোৰ চব কিছুমান প্ৰায় মৰে কিন্তু পাৰ চৰাই বেছিকৈ নমৰে বাৰু পাৰ চৰাইবোৰো ইনকম হয় পাৰ চৰাইটো মোৰ ওলায় মূলধন ওলাই থাকে মাহে মাহে ছযোৰ সাতযোৰ বেছিলোঁ চৈধশ টকা সাতযোৰত ওলাব হেৰি তেনেকৈ চবতে চলি মেনেজ কৰি মেলি হৈ যায়গৈ আৰু ঘৰখনত জঞ্জালবোৰ তেনেকৈয়ে মৰি আছে কিন্তু এতিয়া এতিয়াও আছে হাঁহো আছে প্ৰায় পোন্ধৰ সোতৰটামান আছে আৰু পাৰও সাতযোৰ আছে কিন্তু ছাগলীও আছে পাঁচ ছটামান আৰু তেনেকৈ ৰখাই মেলি এতিয়া পোৱালিকেইটা সৰু সৰু হৈ আছে বৰকৈ বিকিব মেলিব পৰা নাই বাৰু কিন্তু বিকিবৰ সময়ত আমাক সেয়া পইচা বহুত ইনকম হ'বগৈ চাকৰিবিলাককে আশা কৰি তাৰে পইচা সূতা আনি তাঁত বওঁ বৈ মেলি অলপ হেৰি ঘৰখনতো খৰচ কৰোঁ নিজেও সেয়া হাঁহ ছাগলী পাৰৰ পইচাই তাঁত বওঁ সূতা চূতা আনি পেলাই তাকে সেই ইনকাম কৰি মেলি তেনেকৈয়ে খাই মেলি আছোঁ আৰু বওঁ এতিয়া অলপ অলপ কষ্ট হৈছে হ'বই আৰু সেইটো কষ্ট কিন্তু হাঁহ পাৰ আৰু ছাগলীতে আমাৰ বহুত লাভ হৈছে বুলি নিজেই অনুভৱ কৰি আছোঁ কিন্তু লাভ হৈছে নোহোৱাকৈ থকা নাইবাৰু